গাঁও অঞ্চলত আমাৰ এই মাটি বাৰী সমস্যা হ'লে মানে আমি আমাৰ ইটো মাটি মানে খেতি মাটিবোৰ অ'ৰ পৰা মূধলৈ মানে সমান নহয় আমাৰ পৰিয়ালটো মাটিটো বেলেগ আৰু বেলেগ এজন মানুহৰ মাটিটো পৰিয়ালটো বেলেগ তেওঁলোকে মানে আলিটো ঠেলি ঠেলি আনিয়ে থাকে আনিয়ে থাকে প্ৰতি বছৰে মানে হুলস্থুল পৰিৱেশ হয় তেওঁ মাতি সদায় কওঁ এই তুমি নেঠেলিবা এইটো মাটি চোৱা এনেকৈ এনেকৈ আছিলে আলিটো আৰু এনেকৈ দিছা কিয় তেনেকুৱা নাই নেমানে ওচৰৰ মানুহ তেনেকৈ মানে আমি যে মাটিৰ সমস্যা হ'লে মানে কি কৰোঁ মই চিধা গাঁওবুঢ়াৰ ওচৰলৈ যাওঁ গাঁওবুঢ়াই কয় যে ৰ এইটো মই গৈ শৃংখলা কৰি দিম বাৰু গাঁওবুঢ়া আছে গাঁওবুঢ়াৰ কথাৰ মানে তেওঁলোকে নিবিচাৰে এই বছৰটো হ'ল আৰু খেতিটো গ'ল আকৌ অহা বছৰলৈ মানে আকৌ তেওঁলোকে আকৌ আলিটো দিওঁতে মানে আকৌ ইবাগৰ সিবাগৰ কৰি আলিটো মাটিবোৰ ঠেলি আনে মাটি ঠেলি অনাত মানে আমাৰ খেতিপথাৰৰ মাটিবোৰ এনেকুৱা সমস্যা হয় নহয় মানুহ ওচৰৰ দুই তিনিঘৰ মানুহৰ এটা মূৰত আছে এঘৰ এটা মা এটা মাথাত আছে এঘৰ মানে তেনেকৈ মাটিবোৰ ঠেলাঠেলি হয় কি ক'ম আৰু তেনেকৈ মাটিবোৰ ঠেলাঠেলি হওঁতে মানে কেতিয়াবা কাজিয়া হৈ দনো হৈ যায় সেইকাৰণে আমি গাঁওবুঢ়াটোক মাতি লওঁ গাঁওবুঢ়াই শৃংখলা কৰিব নোৱাৰিলে মানে ডাইৰেক্ট আমি মণ্ডলক মাতি আনি মাটিবিলাক সমান ভাগ কৰি দিয়ক আপুনি এনেকৈ কাৰ কিমান পতাত মাটি আছে উলিয়াই দিয়ক সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি মণ্ডলৰ পৰামৰ্শ লৈহে কাম কৰোঁ